আমাৰ পৰিয়ালত চলি অহা দীৰ্ঘকালীন কেইটামান সংস্কৃতি পৰম্পৰা হৈছে এই ধৰক বিয়াৰ আগদিনা জোৰোণ নিয়া জোৰোণত কইনাৰ বাবে কাপোৰ লৈ যোৱা পানী তুলিব যোৱা কইনা দৰাক নোওৱা দৰা আহোঁতে ঢোল বজাই আদৰা চাউল চেটিওৱা কইনাক বিদায় দিয়া আৰু বিহুত ডাঙৰ মানুহক সেৱা কৰা ইজনে সিজনক কাপোৰ কানি দিয়া পিঠাপনা বনোৱা সকলোৱে মিলি এসাজ খোৱা